এতিয়া মই ৰন্ধা বঢ়া সময়ত কি কি সাৱধানতা অৱলম্বন কৰিব লাগে তেনেকুৱা কিছুমান ক'ম আৰু কি কি ৰান্ধো কেনেকৈ ৰান্ধো এনেকুৱা কিছুমান ক'ম ৰন্ধা বঢ়াৰ সময়ত সাধাৰণতে মানুহে পা পৰিষ্কাৰ অৱলম্বন কৰিব লাগে দেই সকলো মানে বস্তু ধুই পখালি বাচন বৰ্তনবোৰ পৰিষ্কাৰ হ'ব লাগে শাক পাচলিবোৰো ধুনীয়াকৈ পা পৰিষ্কাৰকৈ ধুই পখালি ল'ব লাগে তাৰপিছত কাটি যা যোগাৰ কৰি ল'ব লাগে আজিকালিতো মানুহে আৰু খৰিত ভাত নবনায়ে জুইত হয় গেছতেই বনায় গেছ গেছতে বনায় যিহেতু আৰু সাৰ দিয়া বস্তু সাধাৰণতে যিকোনো পাচলি নিমখ দি ধুই পখালি ল'ব লাগে আৰু পৰাপক্ষত কবি হওক কিবা এনেকুৱা সাৰুৱা বস্তু ন সকলোবোৰ আজিকালি সাৰতেই হয় শৰীৰৰ কাৰণে বহুত ক্ষতিকাৰক আমি সকলোৱে জানো তথাপিতো আমি সেইবোৰকে নাখায়নো খাম কি মাটিবোৰো সাৰ নাইকিয়া হৈ গৈছে

পচন সাৰতকৈ দেখোন এইবোৰ কৃত্ৰিম সাৰবোৰ দিলেহে পাচলিবোৰ ভাল হোৱা হৈছে জানো কি হৈছে আৰু নাজানো তথাপিতো কিছুমান কিছুমান শাক পাচলি বইল কৰি পানীটো পেলাই দিব লাগে পানীটো পেলাই দিলে কি হয় সাৰ সাৰৰ যিটো গোন্ধ কিছুমান পাচলি গোন্ধায় ন সেইবোৰ মানে গোন্ধটো নাইকীয়া হৈ যায় আৰু ভালো আৰু আজিকালি যিহেতু মধুমেহ বেমাৰটো বেছিকৈ হোৱা হৈছে আলু আলু বস্তুটো মানে সিজাই পেলাই সাধাৰণতে পানীটো পেলাইয়ে দিব লাগে আৰু পানীটো পেলাই দি পেলাই দি খাওঁতে আকৌ ছুগাৰ বাঢ়ি নোপোৱা হৈ গ'লেহে ভাল হ'ব খাব লাগে আলু আলু খালে ভাল সেউজীয়া শাক পাচলিও খাব লাগে সেউজীয়া শাক পাচলি খালে মানুহৰ শৰীৰত তেজ হওক ভিটামিন এনেকুৱা কিছুমান পোৱা যায় শক্তি পোৱা যায় সেউজীয়া শাক পাচলিত তাৰপিছত গাখীৰ খাব লাগে মানুহে ৰন্ধা বঢ়া মই মানে কি সৰু ল'ৰা ছোৱালী আছে ন সৰু ল'ৰা ছোৱালী সাধাৰণতে সিহঁতে মা মছলা দি বনোৱা বস্তুৱে খাই ভাল পায় মাছৰ মাছৰ তৰকাৰী বনাবলৈ হ'লে সিহঁতে ক'ব যে হে মা একদম ৰঙা ৰঙা তৰকাৰী বনাবা তাৰমানে কি ৰঙা ৰঙা তৰকাৰী মানে কি মাছৰ বিলাহী দি পেলাই বনাব লাগে ভাল পায় খাই বিলাহী আলু দি ধনীয়া পাত দি পেলাই বনাও তাত জিৰা অকণমান দি দিওঁ পিয়াজ দিওঁ এনেকৈ ভাল লাগে খাই আৰু মই সাধাৰণতে মাছৰ আঞ্জা খাই বহুত ভাল পাওঁ মাছৰ আঞ্জা টেঙাটোৱে বেছি ভাল পাওঁ এই ধৰি লওক বিলাহী জাতিলাও আলু শ'ল মাছ দি পেলাই ধনিয়া পাত দি বনাব লাগে মোৰ একদম বহুত প্ৰিয় সেইখন এখন মাছৰ তৰকাৰী হ'ল তাৰপিছত স্কছ বিলাহী দি পেলাই বনাব লাগে জিৰা চিৰা দিব লাগে সেইখন এখন মাছৰ তৰকাৰী বৰ ধুনীয়া লাগে খায় তাৰপিছতে আকৌ হেৰি খায় তিয়ঁহ দি তিয়ঁহ আলু নেমু চেপি জিৰা চিৰা দি পেলাই বনাব লাগে বৰ ধুনীয়া লাগে তাৰপিছতে আকৌ শাক দি পেলাই স্পিচিয়েল মানে আমাৰ শাহু মায়ে বহুত ভাল পায় ঘৰত সকলোৱে ভাল পায় যিকোনো শাক শাকৰ লগত মাছ বনালেও বহুত ভাল লাগে খায় তাৰপিছতে আকৌ হেৰি কি বুলি কয় ভেবেলি লতা নৰসিংহ মানিমুনি এনেকুৱা লৈ পেলাই মাছ বনালে বৰ ধুনীয়া লাগে খায় তাৰপিছত আগৰ দিনৰ মানুহ ন মাহতে মাটিমাহৰ তৰকাৰী কলা মাহৰ তৰকাৰী কলামাহ কচু দি বনাব দিয়ে কণ বিলাহী সৰু সৰু বিলাহীটো যে ঘৰতে হয় তেনেকুৱা বিলাহী দি বনাব লাগে ভাল লাগে খায় কচু কলামাহ বিলাহী এনেকৈ ভাল লাগে আৰু এটা ৰেচিপি আছে পদ্ধতি আছে শাকৰ মই মানে ভাল পাওঁ সেইটো শাকৰ মানে মই পিটিকা বনাই খাওঁ মধুসোলং মচন্দৈ এনেকৈ কচু নেমু চেপি কেঁচা জলকীয়া আদা নহৰু অকণ তাতে দি দিব লাগে দি পেলাই ভাতত দি পেলাই খাওঁ বহুত ধুনীয়া লাগে আপোনালোকেও খাবচোন জ্বলা দিব লাগে নেমু চেপি দিব লাগে ইমান ভাল লাগে খাই নহয় গৰমৰ দিনত পেটৰ কাৰণেও ভাল আৰু খাইয়ো বহুত ভাল লাগে তাৰপিছত দালি আমাৰ ঘৰত সাধাৰণতে দালি খাওঁ স্কছ ভাজি তুৰৈ জিকা ভাজি এনেকুৱা আৰু জিকা নেমু চেপি মাছে সৈতে খাই মই খুব ভাল পাওঁ আচলতে কি জানে মই মাছৰ টেঙা তৰকাৰী খাই খুবেই ভাল পাওঁ জিকা দি পেলাই নেমু চেপি মাছ বনালে মই ইমান ভাল পাওঁ নহয় ভাল লাগে খাই মছলা সৰিয়হ দি পেলাই মাছ বনালে ভাল লাগে খাই তথাপিও মানে কি টেঙা টেঙাটো সেইটোৰ নিচিনা নেলাগে আৰু মই বনাও বনাব জানো কিছুমান পোলাও বনাব জানো জহা চাউল লৈ পেলাই বনাই আৰু হা আকৌ এই বাটাৰ পনীৰ মই পনীৰ চনীৰ ঘৰতে গৰু আছে গৰুৰ গাখীৰ চাটাই লৈ পেলাই পনীৰ ঘৰতে বনাও বাটাৰ পনীৰ বনাই দিওঁ ল'ৰা ছোৱালীয়ে খাই ভাল পায় সিহঁতে খোৱা বস্তুবোৰ বনাই আচলতে ভালো লাগে মই চাহৰ লগত খোৱা বস্তুবোৰো বনাও নাৰিকল মৈদা বেচন চব দি পেলাই আটা মঠা মঠাদি মঠি পেলাই ৰুটি পিঠা বনাবলৈ যেনেকৈ মানে বস্তুটো টানকৈ মঠা যায় তেনেকৈ মঠি লাডু কৰি কৰি ৰিফাইনত ভাজিব লাগে সেইকেইটা পিঠা চেনি দি পেলাই বৰ ধুনীয়া লাগে খাই নাৰিকলো মানে নাৰিকলৰ লাড়ু মিঠৈৰ লাড়ু চিলা চিৰা লাড়ু মুড়ি লাড়ু মানে সকলো বনাওঁ চাহৰ লগত খোৱা তিল পিঠা ঘিলা পিঠা তেল পিঠা নাৰিকলৰ পিঠা মই সকলোখিনিয়ে বনাও ভাত মাটি দালি মাটি দালি খায়ো ভাল লাগে আপোনালোকে খাই ভাল পায়নে নে নেপায় নাজানো মাটি দালি খাৰ দি খায়ো ভাল লাগে থেকেৰা টেঙা দি খায়ো ভাল লাগে বিলাহী টেঙা দি খায়ো ভাল লাগে মাটি দালি তাৰপিছতে হেৰি কোমোৰা কেমোৰা কোমোৰা মাছৰ তৰকাৰীৰ সৈতে খাই ভাল লাগে ন খাৰযে বনায় কোমোৰাই সৈতে মাছ ভাল লাগে আপোনালোকে কেনেকুৱা পায় মই নাজানো আমাৰ ঘৰত আকৌ মাহঁতে ভেবেলী লতা নৰসিংহ গৰৈ মাছ কাৱৈ মাছ সৰু সৰু এনেকুৱা কিছু মাছ আনি লয় তেনেকুৱা মাছ দি পেলাই নৰসিংহ ভেবেলী লতাৰ জোল বনাই দিলে ভাল পায় আচলতে ভালো শৰীৰৰ কাৰণে ভাল সেইকাৰণে খাই ভাল পায় মই আকৌ এনে নৰসিংহ ভেবেলী লতা আৰু মানিমুনি প্ৰসাদৰ প্ৰসাদ আনে ন প্ৰসাদ সৈতে পিছি পেলাই বৰ বনাও খাই ভাল লাগে আকৌ তেনেকুৱা কিছুমান বনাও মানুহে ভাতকেইটা খালে ভাল লাগে দালি দালিৰ লগত আলু পিটিকা অকণ হ'ব লাগে তাৰপিছত মাহৰ গুড়া হওক হওক এনেকুৱা কিছুমান ঘৰুৱা ঘৰতে বনোৱা বস্তুদি খায়ো ভাল লাগে কেতিয়াবা মাছ মাংস খাই খাই খাই খাই নিৰামিষ ভাতকেইটা খাবচোন ইমান ভাল লাগে সাধাৰণ ভাজি অকণ হ'ব লাগে তেনেকুৱা পিটিকা অকণ হ'ব লাগে আৰু সৰু ল'ৰা ছোৱালীক সাধাৰণতে ভাত আৰু মাৰ ভাত আৰু আলু পিটিকা দিলে খুব ভাল পায় আমাৰ ইহঁত কেইটায়ো খাই ভাল পায় আৰু মাংস হ'লেতো খুব সৰু ল'ৰা ছোৱালীৰ জানে আৰু ভাল পায় মাংস মছলা দি বনোৱা যায় ন সেইকাৰণে ভালে লাগে ময়ো ভালে পাওঁ ইহঁতে আকৌ মাংস জোলতকৈ মাংস মানে তেলতে ভাজি পেলাই মছলা চছলা দি পেলাই ভাজি পেলাই দিলেহে ভাল পায় খায় সোৱাদ পায় সেয়াই আৰু হ'লেও বনোৱা কনোৱা সময়ত নিজেও পা পৰিষ্কাৰ হ'ব লাগে চুলি তুলিবোৰ ভালদৰে বান্ধি ল'ব লাগে হাত পাত চাবোনেৰে ধুই ল'ব লাগে পা পৰিষ্কাৰকৈ বনোৱা জেগাখিনি পা পৰিষ্কাৰ হ'ব লাগে ভালদৰে মচি কাচি ল'ব লাগে বাচন বৰ্তন পৰিষ্কাৰকৈ ধুব লাগে গেছটো হলেও চাফা কৰিব লাগে গেছৰ ছলাৰবোৰ পা পৰিষ্কাৰ কৰি ল'ব লাগে আৰু গেছটো মানে সাৱধান গেছত বনালে সদায় সাৱধান সাৱধানতা অৱলম্বন কৰিবই লাগে কাৰণ গেছৰ কথা ন কোন সময়ত কি হৈ যায় আৰু সাধাৰণতে মানুহে ৰন্ধা বঢ়া কৰোতে কটন কাপোৰে পিন্ধি ল'ব লাগে শ্লিক কাপোৰত পতককৈ কিবা এটা এটা নহয় কিবা এটা ফিৰিঙতি পৰিলে ন অকমাণৰ পৰা বহুতখিনি হৈ যাব হোৱাৰ মানে সম্ভাৱনা থাকে সেইখিনি নহ'বৰ কাৰণে নিজেও সাৱধানতা অৱলম্বন কৰিব লাগে গৰম বস্তু ধৰোতে সদায় কাপোৰৰ ব্যৱহাৰ কৰিব লাগে ভালদৰে তাৰ পিছতে বস্তুবোৰ কাঢ়োতে নিজেও সাৱধানতা অৱলম্বন কৰিব লাগে মানুহক খোৱালেও পা পৰিষ্কাৰকৈ খোৱাব লাগে নিজে খালেও পা পৰিষ্কাৰকৈ খাব লাগে বেমাৰ আজাৰৰ পৰাও নিবাৰণ হয় আৰু বস্তুবোৰ বনাই কৰি হ'লে সাধাৰণতে ঢাকি ঢুকি থ'ব লাগে ঢাকোনত ৰাখিব লাগে মাখি মহ কিবা কিবি পতংগ ঘপককৈ আহি পৰিও যাব পাৰে ক'ৰ পৰা কেনেকৈ আহে সেইটোতো আমি নেজানো ন সেইকাৰণে সাধাৰণতে খোৱা বস্তু সদায় ঢাকি ৰাখিব লাগে পা পৰিষ্কাৰকৈ খাব লাগে হাত খোৱাৰ আগত হাত মানে কি হাত ধুই ভাত খাব লাগে বা বনোৱাৰ আগতেও হাত ধুই বা শাক পাচলি পা পৰিষ্কাৰকৈ ধুই পখালি বনাব লাগে মানে যিখিনি মানে পাৰি মানুহে সাধাৰণতে কৰিবই লাগে আৰু শৰীৰৰ সুস্থ সবল হৈ থাকিবৰ কাৰণে তেনেকৈ আৰু